অঁ নৱজ্যোতি আচ্ছা দে অঁ আছোঁ আছোঁ আচ্ছা ফোন কৰাৰ মূল উদ্দেশ্যটো হ'ল কি আমি ৰিচেণ্টলি এটা মানে হেৰি পাইছোঁ টোৰ এটা পাইছোঁ টোৰ মানে এইটো মানে হেৰি এই তীৰ্থযাত্ৰা এতিয়া তীৰ্থযাত্ৰা কৰাৰ অঁ তীৰ্থযাত্ৰা কৰাৰ লগে লগে এইটো নিৰ্দিষ্ট আমাৰ চব কিন্তু বাহিৰতে যাব লাগব আউট অফ আচাম গতিকে অসমৰ বাহিৰত যোৱাৰ লগে লগে কেনেকৈ যা হ'ব আৰু ক'ত ক'ত যাম এই বিষয়ে অলপমান মানে আলোচনা এটা কৰিব খুজিছিলো নাই এনেকুৱা আচলতে প্লেনিংবিলাকৰ ভিতৰত যিটো মানে এতিয়া বৰ্তমান যিটো মানে হেৰিৰ অৱস্থা দেশৰ যিটো মানে ৰাজনৈতিক যিটো অৱস্থা সেই অৱস্থালৈ আমি এনেকৈ কিছুমান ঠাই বাছনি কৰা উচিত য'ত নেকি মানে আমাৰ থকা মেলা আৰু যোৱাৰ যিটো ছিষ্টেম সুবিধা সেই সুবিধাটো মতে আমি কেনেকৈ যাম তো সেইটো ক্ষেত্ৰত আচলতে আমি ট্ৰেইনতে যাম নে বোলে প্লেনতে যাম সেই কথাটো আলোচনা কৰিম বুলি ফোন কৰিছিলোঁ এনে কিবা ভাবিছা নেকি এই ক্ষেত্ৰত

অযোধ্যা ইউ পি

অঁ অঁ পাঁচ ছয় দিনৰ ভিতৰতে যাতে সম্পূৰ্ণ কৰিহে না ঘূৰি আহিব পাৰি তেনেকুৱা এটা ঠাই বাছনি কৰিলে হ'ল ত' এই ক্ষেত্ৰত বিশেষকৈ আমি ছাপোজ অযোধ্যালৈকে গ'লো ন অযোধ্যা যোৱাৰ পিছত দুই এদিনমান তাতে ভ্ৰমণ কৰাৰ পিছত আৰু ঘূৰি অঁ অঁ অঁ এই তাতে যদি দুদিনত হয় তাৰপিছত আৰু আমাৰ হাতত তিনিদিন থাকিল তো এই তিনিদিনৰ ভিতৰত আমি আৰু আমাৰ ইফালে কি উৰিষ্যা ন জগন্নাথ কাশী হাঁ তাৰপিছত এনেকুৱা মন্দিৰবিলাকত দৰ্শন কৰি আৰু মানে এই পাঁচটা দিন কিবাকৈ কটাই আহিব লাগিব তো এই ক্ষেত্ৰত আচলতে যদি আমি যাবলগীয়া হয় বিশেষকৈ আমি কেনেকৈ যাম ট্ৰেইনত যাম নে বোলে প্লেনত যাম

তো সেই ক্ষেত্ৰতে ঠিকেই আছে অঁ অঁ অঁ পৰিয়াল লৈ যাব লাগিব কাক এৰি বাদ দিবি সেইটোতো নহয় ন গতিকে গ'লে দুটা ফেমিলি সম্পূৰ্ণৰূপে গ'লে হ'ল আৰু থকা মেলাৰ বিশেষকৈ যিবিলাক মন্দিৰ মন্দিৰৰবিলাক বা ঠাইবিলাকত আশ্ৰয় স্থলবিলাক ভাল এনে বৰ বিশেষ মানে কেম্পাছবিলাকত বৰ বিশেষ মানে পইচা পাতি দিব নালাগে থকা মেলাৰ সুন্দৰ ব্যৱস্থা আছে খোৱা লোৱাখিনিও মানে কম পইচাতে দিয়াৰ ব্যৱস্থা আছে জাষ্ট কিবা এটা ফিজ ন জমা দিলে হ'ল যদি তেনেধৰণৰ হয় তো তেনেধৰণৰ হোৱাৰ লগে লগে আমাৰ বিশেষকৈ এই ক্ষেত্ৰত বৰ অসুবিধা হ'ব ন গতিকে অসুবিধাটো হ'বলগীয়া নাই ঠিকে আছে এ আমি এটা ফাইনেল কৰি লওঁ তেনেহ'লে তাৰিখ এটা নিৰ্ধাৰণ কৰোঁ আৰু সেইমতে আমি আগবাঢ়ি যোৱাৰ ব্যৱস্থা কৰিম নেকি অঁ জুলাই এক তাৰিখৰ পৰা তো গৰমৰ বন্ধই হ'ব গতিকে এই জুলাই গৰমৰ বন্ধতে আমি ফাইনেল কোনোবা এটা তাৰিখ লৈ ফিক্স কৰি দিম ঠিকে আছে দে সহযোগ কৰাৰ কাৰণে ভাল লাগিল ধন্যবাদ অঁ দিয়া